সেয়া ক'ব গ'লে ঊনৈচশ সপ্তাশী চনৰ কথা পোন্ধৰ অক্টোবৰত মই অসম প্ৰকাশন পৰিষদত ঠিকা ভিত্তিক হিচাপে মই প্ৰথম তাত কাম কৰিছিলোঁ আৰু কাম কৰি গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত হোৱা গুৱাহাটী গ্ৰন্থমেলাত প্ৰথম পৰ্দাপণ কৰিছিলোঁ এজন কৰ্মচাৰী হিচাপে গ্ৰন্থমেলাৰ যিটো গ্ৰন্থৰ সুৱাস সেই সুৱাসত আপ্লুত হৈ ইয়াৰ পিছত মই দুঠাইমানত মোক যোগাযোগ কৰিছিলোঁ যদিও গ্ৰন্থৰ পঢ়াৰ এটা হাবিয়াস থকাৰ বাবেই মই এই অনুষ্ঠানটোৰ পৰা যোৱাৰ চিন্তা নকৰিলোঁ আৰু সেই যে ঊনৈছশ সপ্তাষী চনৰ গ্ৰন্থমেলাৰ সেই সুৱাস সেই সুৱাস লৈয়ে এতিয়াও সেই অনুষ্ঠানতেই কৰ্মৰত হৈ আছো আৰু থকা দিনকেইটাও তাতেই শেষ কৰিম বুলি ভাবিছোঁ কাৰণ গ্ৰন্থৰ জৰিয়তে মই বহুত কেইজন স্বনামধন্য় ব্য়ক্তিক লগ পাইছোঁ যিবিলাক ব্য়ক্তিক হয়তো আমাৰ অসমীয়া সাহিত্য় জগতৰ একো একোজন কাণ্ডাৰী এই বিষয়ত মই যেতিয়া জ্ঞানপীঠ বঁটা বিজয়ী

বহু সময় ধৰি কথা বতৰা হৈছোঁ মামণি ৰয়ছম গোস্বামী বাইদেউৰ লগত হৈছোঁ যোগেশ দাস চাৰৰ লগত হৈছোঁ আৰু এই অনুষ্ঠানটোৰ যোগেৰেই অসমৰ বৰেণ্য় সাহিত্য়িক গোটেইখিনিকে লগ পাইছোঁ আৰু এইটোয়েই মোৰ আটাইতকৈ স্মৰণীয় যে মামণি ৰয়ছম গোস্বামী বাইদেউৰ দৰে যোগেশ দাস চাৰৰ দৰেই সেইবিলাক ব্য়ক্তিৰ সান্নিধ্য় পাইছিলোঁ কবি নীলমণি ফুকন চাৰ শ্ৰদ্ধাৰ এওঁলোকৰ লগত বহু সময় বহুদিন একাত্মভাৱেই বহু কথা আলোচনা কৰিছিলোঁ আৰু যিবিলাকৰ অনুপ্ৰেৰণাই সেই অনুষ্ঠানটোৰ মোক মোহাচছন্ন কৰি ৰাখিছিল আৰু এই অনুষ্ঠানটোত সেৱা আগবঢ়াই আছো